মাছ ধৰাৰ আগতে কিছুমান পৰিৱেশ সম্বন্ধীয় কথাবোৰ হৈছে এনেকুৱা বৰ্তমান পৰ্যায়ত যি ধৰণে মাছ মৎস মৰা এটা প্ৰক্ৰিয়া চলি আছে কিয়নো আমি দেখা পোৱা গৈছে যেতিয়া মাছবিলাকৰ কণী কণী হয় কণী হোৱাৰ সময়ত তেওঁলোকে মাছবিলাকে যেতিয়া পানী হয় পানী ওলাই পানীটো বাঢ়ি আহে সেই সময়ত তেওঁলোকে মাছমৰীয়াসকলে কি কৰে উজানৰ মাছ বুলি কৈ সকলোবোৰ মাছ ধৰি পেলোৱা দেখা গৈছে কিয়নো মাছে যেতিয়া কণী পাৰিবলৈ হয় তেওঁলোকে যেতিয়া পানী বিচাৰি পানীত পানীত ওলাই মুকলিকৈ ওলাই আহে উৰণীয়া ঠাইত কণী পাৰি তেওঁলোকে তেওঁলোকৰ পোনাবোৰ ডাঙৰ কৰিব বিচাৰে সেই সময়ত তেওঁলোকে কি কৰে সকলো মাছবোৰ ধৰি পেলোৱা দেখা গৈছে বৰ্তমান পৰ্যায়ত তেনেকৈ মাছৰ মাছৰ বহুত পৰি মাছৰ সংখ্যাটো বহুত পৰিমাণে কমি গৈছে কিয়নো তাৰ পাছৰ পাছৰ পৰ্যায়ত যেতিয়া কণী পাৰে কণী পৰাৰ সময়ত যেতিয়া মাছখিনি ধৰে ধৰাৰ পাছত পাছত যিবোৰ মাছ থাকি যায় যিকেইটা বাচি পলাই যেনে বাচি যায় সেই মাছ কেইটাক আকৌ কি কৰা হয় পাছত যেতিয়া পোনা জগে সেই পোনাহকবোৰ বিভিন্ন ধৰণৰ মানে বিভিন্ন ধৰণৰ সজুঁলি লৈ সেই মাছবোৰ ধৰি পেলোৱা হয় পোনা পোনা মাছবোৰ ধৰি খাই খাই পেলোৱা দেখা গৈছে তাৰপিচতে পোনা ধৰাৰ পাচমুহূৰ্তত আকৌ যিবোৰ মাছ থাকি ডাঙৰ হৈ গৈছে তাৰ ভিতৰতে যিটো বাচি ডাঙৰ হয়গে তাক বিভিন্ন ধৰণৰ জাল বৰশী আদি ধৰি খাই পেলোৱা হৈছে গতিকে এনেধৰণে যদি মাছবোৰ মাৰি পেলোৱা হয় সুদূৰ ভৱিষ্যতে সেই মাছবোৰ প্ৰায় নাইকীয়া হৈ যাব আৰু বৰ্তমান সময়ত দেখা গৈছে বিভিন্ন ধৰণৰ মাছ বৰ্তমান নাইকীয়া হৈ গৈছে প্ৰায় আমাৰ পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছে যেনে ধৰক চেঙা মাছ চেঙেলী মাছ শিঙি মাছ আৰু কুৰকুৰি মাছ আৰু এবিধ আছিলে আমাৰ গংগাটোপ গতিকে এইবোৰ মাছ আজি আজিৰ দিনত প্ৰায় দেখিব নোহোৱা হৈ গৈছে কিয়নো সেই মাছৰ সংখ্যাবোৰ কমি গৈছে আৰু প্ৰায় নাইকীয়া হৈ গৈছে বিল পুখুৰীত আজিকালি সেই মাছবোৰ দেখা পোৱা নাযায় আৰু তাৰ এটা সেই মৎসবোৰ কমি যোৱাৰ আৰু এটা বিশেষ কাৰণ হৈছে পানী প্ৰদূষণ বৰ্তমান সময়ত যিমান যি ধৰণে পানী প্ৰদূষণ হোৱা দেখা গৈছে সেই পানী প্ৰদূষণৰ প্ৰদূষণৰ ফলত বিভিন্ন ধৰণৰ মাছ মৰি যোৱা দেখা গৈছে কিয়নো পানীত আজিকালি বিভিন্ন ধৰণৰ মানুহৰ খেতি খেতি পথাৰৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা দেখা গৈছে নদীৰ কাষত যিবিলাক খেতি কৰা হয় সেই খেতিবিলাকত প্ৰচুৰ পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ প্ৰয়োগ কৰা দেখা পোৱা গৈছে যাৰ ফলত অৱশিষ্টবোৰ খেতি চপাই যোৱাৰ পিছত যিবিলাক মাটিত ৰৈ যায় বা খেতিত লাগি থকা যিবিলাক অৱশিষ্ট সাৰ বা কীটনাশক সেইবোৰ যথাসময়ত বৰষুণৰ ফলত গৈ পানীত পৰেগে আৰু পানীত পৰাৰ ফলত পানীবোৰ প্ৰদূষণ হয় গতিকে প্ৰদূষণ হোৱাৰ ফলত বৰ্তমান সময়ত প্ৰায়ে আপোনাৰ মাছ বিলাক মৰি মাছৰ গাত বিভিন্নধৰণৰ ঘাঁ দেখা পোৱা গৈছে আৰু সৰু মাছবোৰ মৰি উপঙি যোৱা দেখা যায় আৰু কিছুমান ক্ষেত্ৰত কেতিয়াবা দেখা যায় যেতিয়া বাৰিষা কালত মানুহে ধানৰ খেতি কৰে তাত বিভিন্ন ধৰণৰ ধানত ৰাসায়নিক দ্ৰব্য দিয়া হয় কিয়নো ধানবোৰ মানে কীট পোক পতংগই খাই বুলি তাত দিয়া দেখা যায় কিন্তু তাৰ ফলত তলত থকা পানীত যেতিয়া সেই ৰাসায়নিক দ্ৰব্যবোৰ মিশ্ৰণ হয় ফলত গোটেই মাছবোৰ মৰি উপঙি যোৱা দেখা গৈছে গতিকে এই ধৰ এইবোৰ পদক্ষেপৰ পৰা আমাৰ বিশেষকে মৎস মৎস জাতিটোক বচোৱাৰ যি যথেষ্ট ধৰণৰ পদক্ষেপ ব্যৱস্থা আছে আৰু সেইবোৰ ল'ব লাগে বুলি আমি ভাবোঁ বৰ্তমান সময়ত দেখা গৈছে চৰকাৰে বিভিন্ন ধৰণৰ আচঁনি ৰূপায়ণ কৰিছে যদিও বিশেষ কৃতকাৰ্যতা হোৱা দেখা পোৱা যোৱা যোৱা নাই কিয়নো বৰ্তমান সময়ত চৰকাৰে মৎস সংৰক্ষণ আৰু পানী সংৰক্ষণৰ কাৰণে গাওঁ অঞ্চল গ্ৰাম্য অঞ্চলত বিভিন্ন ধৰণৰ খাল বিল খনন কাৰ্য চলি আছে আৰু সেই খনন কাৰ্য্যৰ ফলত তেওঁলোকৰ যি মৎস উৎপাদন বা পানী সংৰক্ষণৰ বাবে যিটো খন্দা হৈছে তাৰ বাবে বিভিন্ন ধৰণৰ মানুহক দায়িত্ব দিয়া হৈছে কিছুমান গোটক দায়িত্ব দিয়া হৈছে আৰু সেই গোটবিলাকে যথাসময়ত তেওঁলোকে এটা মৎস উৎপাদনৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দিছে যদিও তেওঁলোকে বিষয় ভিত্তিত তেওঁলোকে সেইবোৰ কৰাৰ বাবে বাকীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে বৰ্তমান পানী প্ৰদূষণৰ ক্ষেত্ৰত চৰকাৰে আমাৰ যি খোৱাপানী খোৱাপানীৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে বৰ্তমান সময়ত দেখা গৈছে গ্ৰাম্য অঞ্চলবোৰত প্ৰায় তেওঁলোকে ফিল্টাৰ পানীৰ ব্যৱস্থা কৰিছে গ্ৰাম্য অঞ্চলত প্ৰতি ঘৰ মানুহৰ ঘৰলৈ পানী মটৰৰ টেপ আগবঢ়াইছে যাৰ ফলত প্ৰদূষিত পানীৰ পৰা তেওঁলোকে নিষ্কাশন মানে কৰি শুদ্ধ পানী বিশুদ্ধ পানী ৰাইজক যোগান ধৰা দেখা গৈছে গতিকে এই ক্ষেত্ৰত যথেষ্টখিনি সুবিধাজনক হৈছে গ্ৰাম্য অঞ্চলৰ তথা চহৰ অঞ্চলৰ সকলো মানুহে এইটো এটা ভাল সুবিধা পাইছে বৰ্তমান বুলি মই ভাবোঁ আৰু বিভিন্ন ধৰণৰ আমাৰ খাল বিলত যিবিলাক পানী আছে বা মৎস আছে সেই খালবিলাকক যথেষ্ট ৰাইজক বুজাব লাগিব যে কীটনাশক দৰৱ বা ৰাসায়নিক সাৰ দিওঁতে তেওঁলোকে এটা নিয়মিতভাৱে দিবলৈ ল'ব লাগে আৰু যি ঔষধ বা কীটনাশক দ্ৰব্য দিয়া হয় তাৰে পৰিমাণটো অলপ কমাই দিবলৈ তেওঁলোকক অনুৰোধ জনাব লাগে বুলি মই ভাবোঁ